হেল্ল' দাদা অঁ আপোনালোকে ৰাতি দেৰিলৈকে অট' চলাই নি বাৰু অঁ যদি চলাই মোৰ কাইলৈ এঘাৰমান বজাত মোৰ ট্ৰেইন আছিল হয় অঁ আহিব পাৰিব নি বাৰু

হয় অঁ তাৰপৰাই লৈ যাব পাৰিবনে মই ৰৈ থাকিম